বহুত উপকাৰিতা বস্তু আমি ধৰক এতিয়া কঠীয়া পাৰিবৰ কাৰণে আমি য'ত এতিয়া ধানৰ কাৰণে আমি কঠীয়া পাৰিবৰ কাৰণে আমি তাত প্ৰথমে গোবৰ পেলাওঁ গোবৰ পেলোৱাৰ পিছত গোবৰ নাই কমেও আপোনাৰ চাৰি পাঁচ বিঘা খেতি কৰিবৰ কাৰণে আমি নাই কমেও একগাড়ী দুইগাড়ী গোবৰ পেলাওঁ কঠীয়াতলিত গোবৰ পেলালে বহুত ভাল হয় মানে ভাল এনেকুৱা হয় মাটিটো আপোনাৰ ফচফচিয়া হয় মাটিটো আপোনাৰ আপোনাৰ ভাল হয় আপোনাক সোনকালে গেলে আপোনাৰ আৰু কঠীয়াটো কঠীয়া পাৰিবলেও ভাল হয় কঠীয়াজোপা ভালো হয় আৰু ভাল হোৱাৰ পিছত কালাৰ ভাল হয় আপোনাৰ সোনকালে বাঢ়ি আহে আৰু আৰু ধৰক ৰুবলৈ কৰিবলৈও ভাল হয় তোলাবলৈও ভাল হয় গোবৰৰপৰা আমাৰ যিবিলাক আমাৰ ধৰক ৰাসায়নিক বস্তু দিলে দৰৱ দিলে আপোনাৰ সাৰ হওক কিবা চিটিয়ালে তেনেকৈ ভাল নহয় উপকাৰিতা নহয় আৰু এতিয়া আমি লাও এজোপাই ধৰক ঘৰত ৰুলোঁ সেই লাওজোপা এতিয়া ৰুৱাৰ পিছত সেই লাওজোপা আমি যেনিবা এটা লাও তাৰপৰা আমি কিনি আনি চিঙি আনি খালোঁ সেই লাওটো আপোনাৰ কিমান মিঠা হয় আৰু তাত ধৰক এতিয়া লাওটো আমি বনাবলৈও ভাল হয় সোনকালে সিজেও খাবলৈও ভাল হয় বেমাৰ আজাৰৰপৰাও ভাল হয় বেমাৰ আজাৰ দৰবো দৰবো দিয়া নহয় তাত গোবৰৰপৰা ভালো হয় খেতিটো আৰু এতিয়া ধৰক আপুনি বেলেগৰপৰা আপুনি দৰৱ দিয়া বস্তু আনিলে আমাৰ বেমাৰ আজাৰ হয় সৰু সৰু ল'ৰা ছোৱালী থাকে ল'ৰা ছোৱালী থকাৰ পৰা ধৰক ডাঙৰ মানুহেও খালোঁ আপোনাৰ শৰীৰৰ কাৰণে ভালো নহয় এতিয়া গোবৰ দিয়া বস্তুটো সোনকালে হৈও আহে লম লমকে আপোনাৰ খাবলৈ বহুত ভাল হয় সেইটো কাৰণে আমাৰ গোবৰ বহুতো উপকাৰিতা আৰু ধৰক আমি এতিয়া গোবৰ এনেকৈ আপোনাৰ এনেকুৱাকৈও ব্যৱহাৰ কৰোঁ যে গোবৰ আপোনাৰ প্ৰথমতে আমাৰ কেঁচা গোবৰটো আমি এজেগাত আমি গাঁত খান্দি তাত ৰাখি থওঁ গাঁত খন্দাৰ পিছত গাঁত খান্দি পিনি চাইড কৰি য'ত ৰাখি থোৱাৰ পিছত তাত মানে আমি ধৰক এমাহ ডেৰমাহ দিন তাত পচিবলৈ দিওঁ পচাৰ পিছত তাত মানে কেঁচু হয় কেঁচু হৈ পিনি তাৰপৰা অলপ কেঁচু হৈ যোৱাৰ পিছত আমি তাত উখনিয়াই দিওঁ উখনিয়াই দিয়া পিছত তাত আমাৰ আমাক কুৰে আপোনাৰ উখনিয়াই দিয়াৰ পিছত অলপ শুকায় শুকাই যোৱা পিছত যেতিয়া ফুৰফুৰীয়া হয় ফুৰফুৰীয়া হোৱাৰ পিছত আমি ধানত আমি তাত চিটিয়াই পিনি আমি মাৰোঁ সেইটো আপোনাৰ বহুত ভাল হয় আপোনাৰ আমাৰ নিজৰ ঘৰৰ কাৰণে আমি খেতি কৰোঁ খেতি কৰি মেলি আমি তাত চিটিয়াই পিনি যিটো পাওঁ মানে আমাক কি বেলেগৰপৰা আনি চাউলকেইটা খাই যি ভাল লাগে আমি নিজৰ ঘৰৰ চাউলকেইটা খাবলৈ আমাৰ বহুত ভাল হয় আৰু ধুনকায় সোৱাদ হয় আপোনাৰ বেমাৰ আজাৰৰপৰাও আমাৰ আমি বেলেগ আৰু ব্যৱহাৰ নকৰোঁ গোবৰৰপৰাই আমি খেতি কৰোঁ সেইটো কাৰণে আমি গোবৰটো আমি বহুত ভাল পাওঁ আমি আৰু সেইটো কাৰণে গোবৰটো আমাৰ ভাল লাগে আৰু আমি বেলেগৰপৰা নহ'লেও কমি গ'লেও গোবৰ ক'ৰবাৰপৰা আমি লৈ আহোঁ লৈ আহি আমি কিনি আনি কৰি পিনি আকৌ আমি সাৰ বনাই কৰি মেলি তেনেকৈ আমি ধানত চিটিয়াও তেতিয়া আমাৰ ধানৰ খেতিও ভাল হয় খেতি ভাল হয় বেমাৰ আজাৰো কম হয় গোবৰ চিটিয়ালে সেই সেইবিলাকেই আৰু